অঁ হেল্ল' মই ঘৰতে আছো এনেই আপুনি ক'ত আছে অঁ খবৰ খাতি ভাল বহুত দিনৰমূৰত ফোন কৰিলে মা আছে এনেই এই দোকানত

অঁ কওকচোন অঁ পাৰি আকৌ বনাব পাৰি অঁ

এনেই অৰ্ডাৰ অৰ্ডাৰ পাইছে নে কি কিমানমান কিমানকৈ কিমানকৈ ল'ম বুলি ক'লে আপুনি পাঁচ টকাত পোচাব জানো ইমান দাম বাঢ়িছে ছটকামান কৰিব লাগিব চাগৈ তেনেকৈ বনাম বুলি ভাবিলে এক্সট্ৰাকৈ তেনেকৈ বনাম বুলি ভাবিলে গেছ এটা এক্সট্ৰাকৈ ভৰাব লাগিব তাৰ পিছতে আকৌ বস্তুখিনি অনাটো আছেই মানুহটোৱে এডভাঞ্চ দিবনে কি

অঁ অঁ অঁ এই এই ভালনে মানুহটো আগতে লৈ পাইছে নাই মানে এই কিছুমান কিছুমান এনেকুৱা থাকে নহয় অৰ্ডাৰ লৈ পিনি আকৌ পাছত খেলিমেলি কৰে দেখা নাই এই শিখা হোটেলৰ মানুহজনীয়ে যোৱাবাৰ কেনেকুৱা কৰিলে অঁ

ইমান বনাই মেলি ঘৰত দি থৈ আহিছোঁ তথাপিও কেনেকুৱা কৰিছে আকৌ একদম এটকাৰ কাৰণে মৰি যায় অঁ অঁ এতিয়া কি কি পিঠা লাগে সিহঁতক

অঁ অঁ এতিয়া অঁ এতিয়া নাৰিকলৰ চুজি দিয়ে তেনেকৈ চুজি দিবনে নে ডাইৰেক্ট নাৰিকলেই কৰিব অঁ তেতিয়াহে পোচাব নহ'লে সেই নহয়গৈ চেনি ইলাইচি কিবাকিবি আনিব লাগিব নহয়

অঁ মাঘৰ বিহুত অঁ হেৰি বনাই পিনি দোকানবিলাকত সিহঁতি নিবিচাৰিলেও মানে আমি যাম আৰু অঁ কৃষ্ণ হোটেলত দিম তাৰ ওচৰত নতুনকৈ বিপ্লৱদাহঁতৰ অঁ অঁ এই মিক্সিত নহ'লেও মানে মিক্সিবিলাক পটককৈ বেয়া হৈ নাযায় গধূলি সময়ত ঢেঁকী এটা আছে দেউতাভাগৰ লগৰ এই চিনাকি মানুহ এটাৰ ঘৰ সেইবাৰো তেনেকৈয়ে খুন্দি আনিছিলোঁ সেই ঢেঁকীতো খুন্দি আনিব পাৰিম এইডোখৰতে বৰুৱা চুকতে মিক্সিত ইবাৰ দেখা নাই হেৰি কৰি পিনি আপোনাৰ মিক্সিটো লাষ্টলৈ গোন্ধাইছিলেগৈ অঁ পিঠাটো উঠে বাৰু অঁ এই হেৰি কৃষ্ণ হোটেলত দিম দিমেই এই যোৱাবাৰ বাপীদাই ইমানো হেৰি নকৰিলে এনেই ল'ম ল'ম কৈ থাকিলে বিপ্লৱদাৰ দোকানত দিম অঁ সেই মিঠাই দোকান

অঁ তেনেকৈ ভাল ভালকৈ দোকানকেইখনমান ফিক্স কৰি ল'ব লাগিব মানে ওম শান্তিটো দিব পাৰিম অঁ চুমিবাই কি নকৰিব চব কৰিব ভালেই হ'ব তেনেকৈ তিনিজনীমান হ'লে মানে এজনীয়ে যদি চালি থাকে তেতিয়া বহুতখিনি হেৰি হয় নহয় তেনেকৈ কৰিলে আকৌ হেপি বৌ হেপি বৌনো কি নকৰে হেপী বৌ লাগিব তথাপিও এৰি দিলে বেয়া পাব নহয় কৈ দিব আৰু কি কি অকল সেইকেইটাইনে কি তেলপিঠা কিবাকিবি নালাগে

তেলপিঠা মই তেলপিঠাটো ভালকৈ নাজানো তেলপিঠাটো কেনেকৈ বনায় বাৰু কওকচোন এতিয়াই অকণমান

অঁ অঁ

অঁ তাৰ পাছতে আৰু এটা আছে যে এনেকৈ হেৰি ইমান ধুনীয়াকৈ যে ছাইডৰবিলাক যে ফুল ফুল হৈ যায় সেইবিলাক কি শ্বেপত দি বনায় নে কেনেকৈ হৈ যায়নো সেইটো নহয় ইভাগে তেলত দিলেও কিছুমানে কিছুমানে ফুল ফুল ফুল ফুল নিচিনা হৈ থাকে হৈ যায় দেখোন অঁ সেইটো ভালকৈ গুলি লৈ পিনে নে তেলত দি দিলে নিজে নিজে হৈ যায় নে কি অঁ

অঁ এনেই এই কাংকানৰটো অৰ্ডাৰ লৈ ল'মচোন সিহঁতিও সিহঁতিও বিচাৰে আকৌ অঁ অঁ সেই পিঠাটোত অঁ সেই পিঠাটোত ইলাইচি তাৰ পিছতে কিবাকিবি চফ টফ দি দিব লাগে খাই ভাল লাগে অঁ তেনেকৈয়ে বনাম হ'ব দেই

মুঠতে আপুনি সাতটকা বুলিয়েই ক'ব যিমান যি হ'লেও তাৰ পিছতে একেবাৰে নেৰানেপেৰাকৈ লাগিলে ক'বগৈ আৰু হ'ব ছটকাকৈ দিম দিব আৰু বুলি ক'ব

এই আমাৰ ঘৰত ইমান ঠেক আৰু হেৰি ঠেক ঠেকেই আৰু মানুহৰ ইখন সিখন আহি থাকে এইখন অশান্তি লাগি যায়গৈ এক্সট্ৰাকৈ বোলে ৰূম এটা আছে তেতিয়াও বেলেগ কথা এই নহ'লে চুমিবাহঁতৰ ৰূমটো যে এই এতিয়তো মানুহ চানুহ আহি নাথাকে ন সেইকাৰণে চুমিবাক লৈ ল'ম নহয় বহলকৈ বহলকৈ আকৌ ৰূম এক্সট্ৰাকৈ ৰূম আছে নাই তেনেকৈ থৈ দিলেও মানে চাফা নকৰি দৰ্জাখন দৰ্জাখন বন্ধ কৰি দিলেও দৰ্জাখন জপাই থৈ দিলেও মানে একো ক'ব লগা নাই একেৰাহে একেৰাহে মানুহ আহি নাথাকে ন তলৈ গেছটোৱে হেৰিটোৱে ভৰাই ল'ম চিলিণ্ডাৰটোৱে অঁ তাত একো ক'ব লগা নাই মানে সেই জেগাখিনি লেতেৰা হৈ থাকিলেও

বজাৰ চজাৰ কৰি মেলি চাগৈ বজাৰ চজাৰ আমাৰ তিনি হেজাৰমান কৰিব লাগিব চাগৈ অঁ কম কমকৈ আনিম চব একেলগতে আনি নলওঁ এই কপাহতলি ছাইডৰ এই মাইহঁতৰ কোনোবা ৰিলেশ্যনৰ হয় সেই সিহঁতলৈ ফোন কৰিব লাগিব সিহঁতৰ তাত থাকেই মানে প্ৰায়

আপুনি চুমিবাৰ লগতো পাতিবচোন

হ'ব দিয়ক